পানী লগা জ্বৰ ভাল কৰিব পৰা আমাৰ ভাল কৰিবৰ বাবে আমাৰ গাঁৱত সাধাৰণতে অ গৰম বস্তু খোৱা হয় আৰু মিঠাতেলত নহৰু আৰু এই যে কালজিৰা দি পেলাই তেলখিনি গৰম কৰি গোটেই গা মালিচ দিয়া হয় মালিচ দি কাপোৰ চাপোৰ ঢাকি থোৱা হয় সেইদৰে পানীলগা জ্বৰ সাধাৰণতে ভাল কৰা হয় আৰু কেতিয়াবা অলপ বেছি জ্বৰ হ'লে জ্বৰটো মূৰত উঠিলে তেতিয়া নেমু টেঙা নাৰিকল তেল পানী মিহলাই এখন কটন কাপোৰ কপাহৰ সেই কাপোৰ তিয়াই মূৰত দিয়া হয় মূৰত কপালত দি থোৱা হয় আৰু তাতকৈ বেছি জ্বৰ উঠিলে মূৰত পানী ঢলা হয় আৰু আজিকালি যিহেতু ঘৰুৱা প্ৰতিকাৰৰ ওপৰত বিশেষ গুৰুত্ব নিদিয়ে নিদি ডক্টৰৰ পৰামৰ্শহে লোৱা সাধাৰণতে দেখা যায়